আমাৰ অঞ্চলটো আচলতে এটা গ্ৰাম্য় প্ৰধান অঞ্চল ইয়ালৈ আমাৰ অঞ্চলটোত প্ৰায় পঞ্চাছখনতকৈও অধিক গাঁৱেৰে গাঁও লগ লাগি পেলাই হোৱা এটা বৃহৎ অঞ্চল কাষেদি এখন সৰু নৈ শাখা নৈ বুলি যাক আমি কওঁ উপনৈতকৈয়ো সৰু চেঁচা নৈখন বৈ গৈছে আৰু গ্ৰাম্য় প্ৰধান হোৱাৰ কাৰণে আৰু যি মানে আমাৰ গোটেই অঞ্চলটোলৈ মাত্ৰ এটাই পথ মূল সংযোগী পথ এটাই গড়কাপ্তানি পথ বা যি ৰাষ্ট্ৰীয় ঘা ঘাইপথ আছে সাতত্ৰিছ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সেই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ভিতৰলৈ সোমাই অহা এটাই পথ আৰু আচলতে এনেকুৱা হয় যদিও পকা কৰা হৈছে পকা কৰা হ'লেও মানে বিভিন্ন সময়ত ৰাস্তাটো অলপ দিন থাকে আকৌ বাৰিষা হয় বানপানী হয় ৰাস্তাটো ভাঙি যায় ৰাইজৰ যথেষ্ট অসুবিধা হয় অহা যোৱা ক্ষেত্ৰত আৰু খুব ভিতৰৰ ঘাইপথৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় পোন্ধৰ বিছ কিলোমিটাৰ প্ৰায় বিছ কিলোমিটাৰমান ভিতৰলৈকে গাঁও আছে সেই লোকসকল নগৰলৈ যাবৰ কাৰণে আমাৰ জিলাখনৰ মূল ঠাইসমূহলৈ যাবৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় এতিয়াটো ব্য়ক্তিগত বাহন হৈছে মটৰ চাইকেলেই বা ব্য়ক্তিগত গাড়ী হৈছে তথাপিও আজি কিছুদিনৰ আগলৈকেতো সেইবিলাক যেতিয়া নাছিলে তেতিয়া ৰাইজে মানে খুব জীয়াতু ভুগিবলগীয়া হয় এনেকুৱা হয় মানে এতিয়া তথাপিও মেজিক বা তেনেকুৱা ধৰণৰ গাড়ী দুই এখন বাঢ়িছে এতিয়া বঢ়াৰ কাৰণে অলপ সুবিধা হৈছে আগতকৈ কিন্তু আগতেতো একেবাৰে নাছিলে এখন গাড়ী পাবৰ কাৰণে বহুত সময় ৰৈ থাকিবলগীয়া হয় আৰু বহুত বেছি ভিৰ হয় গাড়ীত চিট পাবলৈ নাথাকে তেনেকুৱা ধৰণৰ সন্মুখীন হয় আৰু বাৰিষাতোতো বাৰিষাত আধা গাড়ী অলপ দূৰ ভা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অলপ দূৰ অহাৰ পিছৰ পৰাই গাড়ী নাযায় ভিতৰলৈ ৰাস্তা বুৰি থাকে গতিকে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় তেতিয়া যিখিনিৰ পৰা ৰাস্তা বুৰি থাকে সেইডোখৰলৈকে মানুহে নাৱত অহা যোৱা কৰিবলগীয়া হয় বানপানীত বাৰিষা হ'লে আৰু তাৰোপৰি এনেকুৱা হৈছে এতিয়া সেই আমাৰ যিটো মূল পথ ঘাই গড়কাপ্তানি পথ ভিতৰলৈ সোমাই আহিছে তাৰপৰাও যিসমূহ ৰাস্তাৰ আকৌ ফাটি গৈছে অন্য়ান্য় গাঁওবিলাকলৈ ভিতৰলৈ সেইবিলাকৰ অৱস্থাটো আৰু বেছি বেয়া ঠায়ে ঠায়ে কিছু সংখ্য়ক ৰাস্তাত মানে এতিয়া ব্লক পাৰিছে ব্লকৰ ব্যৱস্থা হৈছে তথাপিও সাংঘাতিক বেয়া ভালদৰে এনেকা কাম বন নহয় গতিকে পৰিবহণৰ ব্য়ৱস্থাটো উন্নত কৰিব কাৰণে আচলতে আমাৰ প্ৰথম কথা ৰাস্তা ৰাস্তাটো ভাল কৰিব লাগিব ৰাস্তাটো ভাল হ'লে এতিয়া যদিও মানে চৰকাৰীভাৱে ৰাস্তাটো ভাল কৰিবৰ কাৰণে টু লেন কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছে যথেষ্ট ভাল কথা হ'ব যদি ভাল হয় আৰু তথাপিও গাড়ীৰ সংখ্য়াটো প্ৰথম কথা বৃদ্ধি পাব লাগিব গাড়ীৰ সংখ্য়া বৃদ্ধি পালে ৰাইজৰ অকণমান সুবিধা হ'ব কাৰণ সকলোৱে ব্য়ক্তিগত বাহন কিনাতো সম্ভৱ নহয় কাৰণ মূলত বেছি সংখ্য়ক লোকেই আমাৰ অঞ্চলটোৰ কৃষিৰ ওপৰতে নিৰ্ভৰশীল গতিকে খেতি বাতি কৰি ব্য়ক্তিগত বাহন তেনেধৰণে কিনাতো সকলোৰে পক্ষে সম্ভৱ নহয় গতিকে গাড়ী মটৰৰ সংখ্য়া যদি বৃদ্ধি কৰিব পৰা যায় মূলত মানে আমাৰ যিখিনি বেচিক কথাখিনি সেইখিনি পূৰণ কৰিব পৰা যাব বুলি আমি চিন্তা চৰ্চা কৰিব পাৰোঁ আৰু এতিয়া আচলতে ইয়াত অন্য় বেলেগ উপায় বিশেষ তেনেকুৱা কৰিব নাই গাড়ীৰ বাহিৰে বেলেগ কৰিব পৰা সুবিধা নাই আমাৰ ভিতৰ চৰাটোত ভিতৰ চৰাটোত বেলেগ ব্য়ৱস্থাৰ দৰকাৰ নাই কাৰণ যিখন নৈ আছে নৈখনত নাৱৰ ব্য়ৱস্থা তেনেকৈ কৰিব পৰা নহয় কাৰণ নৈখনেদি পাৰ হ'ব পৰাকৈ আমাৰ তেনেকুৱা প্ৰয়োজনীয়তা নাই কাৰণ ৰাস্তা যিটো আছে ৰাস্তাটোৰ পৰাই চেঁচা নৈখনৰ চেঁচা নৈখনৰ ওপৰেদি এইখিনিতেই আমাৰ ক্ৰছ কৰি গৈছে সেইখিনিত এতিয়া এখন পকা দলং নিৰ্মাণ কৰা হৈছে গতিকে সেইখিনি এটা ডাঙৰ অভাৱ পূৰণ হৈছে ৰাইজৰ ইয়াৰ আগতে তাত অইলে এখন লোহাৰ দলং বনাইছিলে তথাপি সেইখিনি সুবিধা হৈছে গতিকে গাড়ী মটৰৰ সংখ্য়াটো যাতে মূলত বৃদ্ধি কৰিব পৰা যায় বাছৰ ব্য়ৱস্থা যদি কৰিব পৰা যায় এতিয়া মূলত মেজিকেই বেছি চলে যদি বাছৰ ব্য়ৱস্থা আল্ট্ৰা বা তেনেকুৱা ধৰণৰ ডাঙৰ বাছৰ ব্য়ৱস্থা যদি কৰিব পৰা যায় তেতিয়াহ'লে আমাৰ ৰাইজ মানে আমাৰ অঞ্চ গোটেই অঞ্চলটোৰ ৰাইজ যথেষ্ট উপকৃত হ'ব বুলি আমি আশা কৰিব পাৰোঁ